গাড়ী আৰু বাইকৰ ভিতৰত নাম ক'বলৈ গ'লে আমি বিশেষকৈ এইটো অঞ্চলত আমি দেখা পাওঁ বলেৰ' নেন' এল্ট' টাটা পাঞ্চ তাৰপিছতে বাইকৰ ভিতৰত পোৱা যায় স্প্লেণ্ডাৰ চুপাৰ স্প্লেণ্ডাৰ গ্লেমাৰ টিভিএছ ৰয়েল এনফিল্ড ইত্যাদিবিলাক আমি দেখা পাওঁ আৰু আমাৰ অঞ্চলত বিশেষকৈ এইখিনি বাহনেই দেখা পোৱা যায় বা আমি এইবিলাকত ঘূৰা পকা কৰাৰ সুবিধা হয়